হেল্ল' খৰিকা ৰেষ্টুৰেণ্ট মই আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা কিছু সময়ৰ আগত দহটা চিকেন বিৰিয়ানী আৰু এটা ভেজ বিৰিয়ানী অৰ্ডাৰ কৰিছিলোঁ কিন্তু মোৰ আটাইকেইটা বিৰিয়ানীয়েই চিকেন বিৰিয়ানী আহিলে গতিকে যিহেতু গ্ৰাহক হিচাপে আমি আপোনালোকক সঠিক মূল্য়ই দিওঁ সেইকাৰণে আপোনালোকেও গ্ৰাহকক অৰ্ডাৰমতে সঠিক সঁহাৰিটো দিয়াটো প্ৰয়োজন এতিয়া আপোনালোকৰ এই ভুল অৰ্ডাৰৰ বাবে আমি এতিয়া আমাৰ খাদ্য় গ্ৰহণ কৰিবৰ কাৰণে বহুত সময় ৰ'ব লগা হৈছে আৰু আপোনালোকে এনেকুৱা কৰিলে আমিও অলপ অসন্তুষ্ট হওঁ গ্ৰাহক হিচাপে গতিকে আপোনালোকে যিমান সোনকালে পাৰে অতি সোনকালে সঠিক অৰ্ডাৰটো পঠাওক নহ'লে মোৰ পে'মেন্টটো ৰিফাণ্ড কৰি দিয়ক